হয় হয় মই পংখী হাজৰিকাই কৈছিলোঁ এই আপুনি বাৰু শব্দম মই বিশ্বনাথ চাৰিআলি নাম বাঘমৰাৰ পৰা কৈছোঁ আপুনি বাৰু শব্দম মিউজিক স্কুলখনৰ বাৰু মেম হয়নে জোৎস্না মেম অঁ এই মই মানে তাতে এডমিশ্যন লোৱাৰ কথা ভাবিছিলোঁ তাৰ কাৰণে মানে মই আপোনাক মই আপোনাৰ ডাঞ্চতে ল'ম তাকে মানে মই সুধোঁ বুলি ভাবিছিলোঁ কেনেকুৱা কেনে কেনেকুৱা ধৰণৰ হয় মোৰ টুৱেণ্টি নাইন

থ্ৰী পি এমৰ পৰা পিছৰ কিমানলৈকে হয় অঁ হয় হয় মই আপোনাৰ ডাঞ্চত ল'ম বুলি ভাবিছোঁ ডাঞ্চত ল'ম বুলি ভাবিছোঁ

হয় হয় হয় আপোনাৰ হেৰি ডাঞ্চ মানে ইউনিফৰ্মটো কেনেকুৱা লাগিব কেনেকুৱা ধৰণৰ হ'ব

হয় আৰু আপো হয় আৰু এটা কথা সুধোঁ আপোনাক এডমিশ্যনটো কিমান হ'ব অঁ অঁ হয় মই যিহেতু এডমিশ্যনটো ল'ম বুলি ভাবিছোঁ গতিকে মই এবাৰ গৈ আহিম বাৰু লোৱাৰ আগতে হয় মই আপোনালোকৰ তাৰ পৰা ফৰ্ম ল'ব লাগিব নেকি হয় অঁ ঠিক আছে দিয়ক হয় হয়